মই হাই ছেকেণ্ডাৰী দিয়া পিছতে মোৰ যিহেতু মেকআপৰ প্ৰতি খুব ৰাপ মোৰ মেকআপটো হবি আছিলে সেইকাৰণে মই হাই ছেকেণ্ডাৰী দিয়া পিছতে মই এ এচ দি এম ফালৰ পৰা যিটো মেকআপৰ কোৰ্চ আহিছিলে তিনিমহীয়া এটা ফ্ৰী কোৰ্চ সেই তাত মই এডমিছন ললোঁ এডমিছন লোৱা পিছতে মই সেইটো কমপ্লিট কৰা পিছতে মেকআপ আর্টিষ্ট কৰিবলৈ আৰম্ভ কৰিলো আৰু মেকআপৰ লগতে তাত বিউটিছিয়ানৰ কোৰ্চো আহিছিলে বিউটিছিয়ান যিহেতু মানে আজিকালি মেকআপটো চবতে মেকআপ আর্টিষ্ট বহুত ওলালে চবতে মেকআপ আর্টিষ্ট সেইটো কাৰণে যিহেতু মেকআপটোতো কেতিয়াবা বিয়াখন হ'লেহে মতা হয় সেইকাৰণে যিটো বিউটিছিয়ান কর্ছ চুলি কটা থ্ৰেডিং কৰা ফেচিয়েল কৰা এইবিলাকটো দৈনন্দিন ওলাই থাকে সেইবাবে সেই তাৰো আমাক মেমহঁতে শিকাই দিলে তাৰপিছতে মই কৰিবলৈ আৰম্ভ কৰিলো আৰু মই যিহেতু মেকআপ শিকা পিছতে মই হেণ্ডলোম টেক্সটাইলৰ কচিং কৰি আছিলো সেইবাবে মই নিজাববীয়াকৈ পাৰ্লাৰ নাই খোলা ঘৰতে মই এইয়া কৰি আছোঁ পোষ্টাৰ বনালো বনাই মেলি চবতে ফেচবুক হোৱাটছএপত দি দিলো তেনেকৈ মানুহ মানুহে জনাজাত হ'ল জনাজাত হোৱা পিছতে মই বিউটিছিয়ানৰ কোৰ্চও কৰি থাকো লগতে বিয়া ওলালেও মেকআপ কৰোঁ আৰু মেকআপ কেইবা প্রকাৰৰো আছে ব্রাইডেল মেকআপ মিডিয়া মেকআপ ড্ৰামা মেকআপ প্ৰস্থেটিছ মেকআপ ব্রাইডেল মেকআপটো বিয়াত কইনাক ব্যৱহাৰ কৰা হয় আৰু মিডিয়া মেকআপটো আপোনাৰ সাংবাদিকসকলক ব্যৱহাৰ কৰা হয় এঙ্কৰ কৰিবলৈ যোন যায় আৰু ড্ৰামাৰ মেকআপটো ফেচন শ্ব'ত ব্যৱহাৰ কৰা হয় আৰু প্ৰস্থেটিচ মেকআপটো আপোনাৰ কটা চিঙা যিবিলাকত এক্সিডেণ্ট মেকআপ হয় সেইবিলাকত কৰা হয় আৰু তেনেদৰেই মই মেকআপ কৰি থাকো আৰু আজিকালি ইমানেই মেকআপ আৰ্টিষ্ট ওলালে যে এটা দুটা মেকআপ শিকিয়ে মানে আপুনি মানে স্বাৱলম্বী হ'ব নোৱাৰে মেকআপটো আজিকালি ট্ৰেণ্ডত আছে আৰু সেইকাৰণে ইয়াৰ দ্বাৰা বহুত মানে স্বাৱলম্বী হ'ব পাৰে কিন্তু বহুত মেকআপ আৰ্টিষ্ট ওলোৱা বাবেও আপুনি যদি ভালকৈ নিশিকে মেকআপটো তেনেহ'লে আপুনি আপোনাৰ উপাৰ্জনৰ পথ উলিয়াব নোৱাৰে আপুনি নিজৰ কামটো যিমানেই আনৰ আগত ভালদৰে উপস্থাপন কৰিব পাৰিব সিমানেই আপুনি আপোনাক মানুহে মাতিব বিয়াত আপোনাক মানুহে মাতিব আৰু বিয়াৰ সবাসত মেকআপৰ বহুত ডিমাণ্ডো আছে তেনেদৰে মেকআপটো কৰা হয় আৰু ফেচিয়েল হওঁক থ্ৰেডিং ফেচিয়েল এই সকলো কৰা হয় বিয়াত